হেল্ল' ভাল ভাল নমস্কাৰ এই এতিয়া বৰ্তমান তোমাৰ এই হেৰি পথাৰৰপৰা আহিলোঁ খেতি তোমাৰ জহাধান কৰিলোঁ আৰু বৰা কৰিলোঁ ৰঞ্জিত কৰিলোঁ মাছই কৰিছিলোঁ ভাল মানে অলপ মানে কিছুমান জেগাত মানে এই মাজত যেন বৰষুণ নিদিলে নাই বৰষুণ নিদিয়াৰ কাৰণে মানে অলপ খেতি ক'ৰবাত ক'ৰবাত বেয়া হৈ গ'ল এই তাৰপিছত কিছুমান জেগা আপোনাৰ তোমাৰ এই দ দ জেগা আছিলে সেইখিনি ভালেই হৈছে খেতি এই বাম হোৱা জেগাখিনি খেতিটো অলপ বেয়া হ'ল

বৰষুণটো কম এই পোকে খাই দিলে আকৌ ধানখিনি এই পানীটো নোপালে নাই প্ৰাইচ তোমাৰ চৰকাৰেতো এতিয়া তোমাৰ বাইছশ টকা দিছে অঁ চৰকাৰে কৈছে যে আমাক ধান দিলে আমি বাইছশ টকাত দিম মোৰ প্ৰায় বিছ বিঘামান খেতি আছে অঁ তোমাৰ জহা খেতি কৰা হ'ল আঠ বিঘা আৰু বৰা কৰিছোঁ চাৰি বিঘা তাৰপিছত আৰু তোমাৰ এইফালে ৰঞ্জিত কৰিলোঁ চাৰি বিঘা আৰু মাছই কৰিছোঁ চাৰি বিঘা খেতি তোমাৰ মই প্ৰথমত শাল শাল লগালোঁ আজিকালিতো আৰু গৰুটো নায়ে ধৰা ট্ৰেক্টৰ ট্ৰেক্টৰ লগালোঁ ট্ৰেক্টৰ তোমাৰ বিঘাত লৈছে চাৰিশ টকা

চাৰিশ টকা লৈছে আকৌ এচোৱাতটো নহয় আকৌ আৰু দুচোৱা মাৰিব লাগে তেতিয়াহে ভালকে মানে মাটিটো ফাটি পেলাই পূৰা বোকা হয় লগত তোমাৰ ইউৰিয়া মাৰিছিলোঁ এম অ' পি মাৰিছিলোঁ এইখিনি নেমাৰিলে মানে কি আমাৰ এই পথাৰতকৈ মানে কি বামতো পথাৰবিলাক সেইটো কাৰণে সাৰটো মাৰিবই লাগিব সাৰটো যদি নেমাৰো আমাৰ খেতিখিনি বেয়া হৈ যায় হয় হয় খৰচটো মই হিচাপ কৰি তোমাৰ ষাঠি হোজাৰমান টকা হ'ল খৰচা অঁ আৰু এতিয়া তোমাৰ ধানটো মাৰি আছোঁ এতিয়া ট্ৰেক্টৰ লগাইছোঁ অঁ অঁ সেই সেই সেইখিনি অঁ সেইখিনিতে ষাঠি হাজাৰ অঁ এতিয়া তোমাৰ আকৌ ধানটো মাৰিব লাগিব মেচিনৰ কথা ক'লোঁ আজি হয়তো আহিবও পাৰে মেচিন এই তোমাৰ বিঘাত তোমাৰ দুই দুই কুইণ্টেল আহি যায় এবিঘাত আহি যায় অঁ

চৰকাৰেতো কৈছে অঁ কৈছে হয় চৰকাৰে কিন্তু যোৱাবাৰো তেনেকুৱা কৈছিলে কিন্তু সময়ত নল'লে চৰকাৰে ৰেটটো কমাই দিলে এতিয়া এইবছৰ নাই নাই এইটো নিজৰ যোৱা বছৰৰ ধান বিকি পেলাই যোৱা বছৰৰ ধান থাকি যায় নাই সেই পুৰণা ধানটো বিকোঁ নহ'লেনো আৰু তোমাৰ পকেটৰ ইমান পইচাটো আৰু নাথাকে ন হাতত যোৱাবছৰ ধান আছিলে সেইখিনিয়ে বিকিলোঁ আৰু এতিয়া নাই সেইটো অঁ সেইটো কৰিলে ভালেই হ'ব তোমাৰ এনেই আছে নেকি পথাৰ হয় অঁ অঁ

হয়

অঁ নহয় কি অঁ অঁ কোৱা নহয় মোৰ মোৰ মানে কি প্ৰত্যেক বছৰ তোমাৰ চল্লিছ পঞ্চাছ হাজাৰ টকা থাকে অঁ মানে কি তোমাৰ আমাৰ এই ধান মানে প্ৰায় আমি বিক্ৰীতো মানে চৰকাৰে এতিয়াতো জানাই কপাৰটিভ চাউলটো দিছেই এই ক'পাৰটিভ চাউলটো পাওঁৱেই আমি প্ৰায় তাৰপৰা মাহটোত মানে আপোনাৰ ঘৰুৱা চাউল খোৱা হয় তোমাৰ পোন্ধৰ কে জিমান খোৱা হয় বাকী চৰকাৰৰ পৰা পাওঁৱেই সেইটো কাৰণে মানে ধানটো বিকি দিওঁ আৰু আমি মানে কি আগৰপৰাই এই তোমাৰ ক'পাৰটিভ চাউল খাই থকা মানুহ সেইটো কাৰণে মানে ঘৰুৱা চাউলটো অলপ আঠা আঠা পাওঁ খায়

অঁ অঁ পুৰণি হ'লে ভাল আৰু তোমাৰ জহাটোৰ অকমান দামটো বেছি জহাধান অঁ জহা চাউলটো চবেই লয় গাঁৱৰ মানুহেও খায় আমাৰ বাগানৰ মানুহেও খায় আমিও খাওঁ আৰু বৰা ধানটোতো বাৰু সেইটো আমি জলপানৰ কাৰণেও খাওঁ পিঠাৰ কাৰণেও ভাল এইখিনি মানে মূল্যটো বেছি আমাৰ যদি অঁ বিকাশ হয় অঁ আমি এতিয়া জহাটো আমি বিক্ৰী কৰোঁ জহাটো আমি বিকোঁ পঞ্চাছ এই ষাঠি টকা অঁ ষাঠি টকা বিকোঁ আৰু এই জহাৰ মাজতো এতিয়া তোমাৰ কোৱালিটী আছে কণ জহা আছে সেই তেনেকুৱা মানে জহা মানে ভাগ আছে আৰু কিছুমান আছে সত্তৰ টকা কিছুমান ষাঠি টকা আৰু বৰা বৰা চাউলটো হ'ল পঞ্চাছ টকা আৰু বিহুত বিহুত আামাৰ জহা চাউলটো লয়েই প্ৰায় মানুহে পিঠা বনাব লাগে অঁ অঁ থাকে অঁ বিহু বুলি লাগিবই তুমি কি কি খেতি কৰিছিলা

অঁ অঁ অঁ ল'ব লাগিব নাই নাই এইখিনি আমাৰ নিজৰ হয় মানে পূৰ্বপুৰুষৰ আমাৰ আমাৰ দদৌহঁতৰ আছিলে অঁ দদৌ অঁ

অঁ আছে আছে তুমি খালি তাত অলপ মেহনত কৰিব লাগিব এতিয়া চোৱা ধানৰ পথাৰত তোমাৰ যেতিয়া ধানখিনি ৰোৱা হ'ব তেতিয়া প্ৰথমটো আমি জেওৰাটো পূৰা স্কুৱাৰটো দিব লাগিব কেলেই যেতিয়া আমি অঁ যেতিয়া আমি অঁ গৰুখিনি সোমালে বহুত কষ্ট এতিয়া আমি এনি টাইমটো লাগিব নোৱাৰোঁ ধান খেতি এই পথাৰত ৰুই দিয়াৰ পাছত আমাৰতো আকৌ নিৰ্দিষ্টিবিলাক বেলেগ কিবা কাম ওলাব ক'ৰবাত যাবলগীয়া হ'ব ধৰা এটা ছিজনত পচাব আৰু তোমাৰ গৰুটো চবেই নেবান্ধে কিছুমান মানুহটো থাকেই এই গৰুটো এৰি দিওঁচোন কিমাননো বান্ধিম গৰুজনী ক্ষীণাই গৈছে পোৱালিটো গাখীৰ খাব পৰা নাই এনেকুৱা কথা কয় হয় নহয় সেইটো কাৰণে মানে পৰাপক্ষত নিজে জেওৰাটো দিব লাগিব সেই জেওৰা দিওঁতেও অলপ খৰচা আছে আকৌ সেই জেওৰাখিনি যদি অঁ জেওৰাখিনি যদি আমি ভালকৈ ৰাখোঁ তেতিয়া কি হ'ব আকৌ আমি অহাবছৰ কাম লগব পাৰিম আৰু যদি আমি জেওৰাখিনি উঠাই নানো হয়তো আমাৰ বিহু আহি আছে বিহুত আমাৰ অঁ অঁ নহ'লে বিহুত আপোনাৰ মেজিক জ্বলাবলৈ চুৰ কৰি লৈ যাব আৰু সেইটোতো পৰম্পৰাই হয় আমাৰ অসমত এইটো অঁ মেজিকত এইটো আৰু ফূৰ্তি এটা অঁ কৰিব লাগিব সেইটো আমাৰ নিজৰ দায়িত্ব কোনোবাই উৰুকাৰ দিনাখন বিহু দিনাখন চুৰ কৰি নিব তাক আমি চুৰ ক'লে নহ'ব সেইটো এটা পৰম্পৰা সেইটো কাৰণে আমি নিজে ঘৰলৈ আনি পেলাই ভালকৈ থ'লে আকৌ আমাৰ অহাবছৰ কাৰণে সেই পইচাটো বাছি যাব সেইটোৱে সেইটো

নহয় ৰাসায়নিকটো কৰিলেই ভাল এতিয়া আৰু জৈৱিক সাৰটো আপোনাৰ বনাওঁতে আপোনাৰ এটা সময় নষ্ট হৈ যায় তোমাৰ বহুতখিনি এইখিনি কৰিব লাগিবা আৰু সেইখিনি সাৰো সাৰখিনি কিনি আনি পেলাই যিটো সাৰ মাৰিব সেইখিনি আৰু ইমান মেহনত কৰিব নালাগে

এই আপোনাৰ এতিয়া ইউৰিয়াটো কে জি এঘাৰ টকা লয়

বিছ বিঘা মাটিত তুমি আঠ বেগ ইউৰিয়া মাৰিব লাগিব

এবেগত পঞ্চাছকেই থাকে

নহয় নহয় লগত নহয় ডি অ' পি ডি অ' পি মৰা হয় এইখিনি মাৰিলে মানে কি ইউৰিয়াটো মাৰিলে মানে তাৰ পাতৰ যিটো এই তোমাৰ পাতৰ কৈছোঁ এই ধানৰ যিটো কোচাটো মানে সেইটো অলপ ডাঙৰ হয় শকত হয় অঁ পোখাটো মানে সেইটোত মানে অকণমান ওখ হয় যেতিয়া আৰু বস্তুখিনি ফলখিনি বেছি লাগে ধানটো বেছি হয় তেতিয়া পোকেও খাব নোৱাৰে আৰু পোকৰ কাৰণে দৰৱো মাৰিব লাগে কাৰাতি বুলি দৰৱ এটা পোৱা সেইটো মাৰিব লাগে দৰৱখিনি মাৰিলে মানে তুমি কষ্ট কৰিলে তাৰ ফলটো পাবা মই এতিয়া যদি পথাৰত ধানখিনি তোমাৰ কঠীয়া লগাই মেলি আহি পেলাই যদি মই ঘৰত থাকো নহ'ব তাত যাব লাগিব চাব লাগিব কিবা পোকে খাইছে নি বা মাটি শুকাই গৈছেনি আৰু পৰাপক্ষে নিজৰ পথাৰ মাজত যদি পথাৰ পথাৰ বেছি থাকে পাম্পৰ ব্যৱস্থা কৰি দিব লাগে পাম্পৰ ব্যৱস্থা কৰি দিলে পানীটো তেতিয়া যদি পানী ছিজনত যদি বৰষুণ যদি নাহে ৰ'দ যদি অভাৰ পাই যায় তেতিয়া মাটি শুকাই একদম ফাটি যায় তেতিয়া ধানটো বেয়া হৈ যায় নহ'ব নহ'ব এইটো অঁ অঁ অঁ নিজেও অলপ কৰিব লাগিব হয় হয় এতিয়া তোমাৰ বতৰটো দেখিবা কেতিয়াবা ভাল কেতিয়াবা দেখিবা বেয়া হৈ যায় অঁ মুচকিল হ'ব অলপ মানে কি আমি দুবছৰমানতো খেতি কৰিবলৈ বাদেই দিছিলোঁ মানে চৰকাৰে যেতিয়া এই যেন চাউল ফ্ৰী দিবলৈ ধৰিলে মাহে মাহে তোমাৰ অঁ হয় হয় সেইটো তাৰপিছত যেতিয়া আকৌ ধানৰ এই চাউলৰ দামটো বাঢ়িবলৈ ধৰিলে তেতিয়া আকৌ আমি খেতি কৰিব আকৌ লাগিলোঁ অঁ অঁ আমাৰো অঁ অঁ অঁ দুই পিনে ফাইদা হ'ব তেন্তে কিবা আকৌ যদি কেতিয়াবা দৰকাৰ হয় ফোন কৰিবা এতিয়া মই অলপ ব্যস্ত আছোঁ মই এইপিনে যাওঁ অঁ ধন্যবাদ দেই লগ পাম বাৰু কেতিয়াবা দেই কেতিয়াবা লগ পাম বাৰু